হয় নিশ্চয় প্ৰযুক্তিৰ ব্যৱহাৰে আমাৰ চহৰসমূহত স্থানীয় পৰিৱহণত বহু ধৰণে আমাক সহায় কৰিছে ক'বলৈ গ'লে মই আগৰ দিনত যিহেতু আমাৰ ইয়াত বেছি মটৰ গাড়ীৰ পৰিৱহণ ইমান চলাচল হোৱা নাছিলে আৰু এতিয়া যিহেতু আমাৰ বহুতখিনিৰ ৰাস্তা ঘাট পদূলি বহুতখিনি আমাৰ উন্নতি হৈছে উন্নতি হোৱাৰ লগে লগে আমাৰ ইয়াত দেখা পোৱা যায় যে বহু ধৰণৰ যিহেতু ক'ব গ'লে আমাৰ যান বাহনৰ সৃষ্টি হৈছে আৰু বহুতখিনি সুবিধাজনক হৈছে আৰু দেখিবলৈ পোৱা যায় যে আমাৰ ঘৰৰ ওচৰৰ বা পদূলিৰ কাষৰলৈকে আমাক নিবলৈ আহে আজিকালি যিহেতু আমাক লৈ যায় কিছুমানে থৈ যায় বহুতখিনি আমাৰ সুবিধা হৈছে কাৰণ আমি সেই সুবিধাখিনি আজি পাবলৈ সক্ষম হৈছোঁ আৰু চৰকাৰেই সেই সুবিধাখিনি আমাক দিছে আৰু যিহেতু আজিকালি বহুতখিনি উন্নতি হৈছে তাকেই মই ক'ব বিচাৰোঁ যে আমাৰ প্ৰযুক্তিৰ ব্যৱহাৰে আমাক বহুতখিনি লাভৱান হৈছে আৰু উন্নতি পথত আমি আগবঢ়া দেখা পোৱা যায়